অঁ হেল্ল' অঁ অঁ এই কেনেকুৱা ভালনে অঁ এই আজি মিটিং এখন আছিলে বুইছে অঁ অঁ এই মিটিঙপৰা আহিলোঁ তাৰপিছতে এই মানে আমাৰ এই মানে পৰিৱেশ সজাগতা ওপৰত এই আমাৰ যে এই যে আপুনি হেৰিক জানে নহয় এই কি কয় যাদৱ পায়েঙক অঁ এই তেখেত আহিছিলে

অঁ এই অঁ অঁ অঁ

অঁ হয় হয় হয় তেখেতে অকণমান মানে কিছুমান আমাৰ ইয়াত সেই দিহা পৰামৰ্শ দিলেহি হেৰি কৰিলেহি আমাৰ এইখন যে ওচৰত যে হেৰিত এইখন মানে লেতেৰা হাবিৰ জকা ফৰেষ্টখন যে সেইখনো চালে চালেহি তেখেতে অধ্যয়ন কৰিলে চাই মেলি আহি পেলাই এফালে অকণমান তে আৰু হেৰিখিনিও দিলে সেই দিহা পৰামৰ্শসমূহ ভাল লাগিলে দেই তেখেতক অঁ তেখেত অঁ অঁ অঁ তেখেতক যে হেৰি যে অৰণ্য মানৱ হেৰিটো দিছে পাইছিল যে এৱাৰ্ডটো যে তেখেতৰ মানে আকৌ এই ইন্টাৰনেচ'নেল হেৰি কিছুমান পাইছিলে যে সেইবিলাকৰ বিষয়ো কিছুমান কথা জানিব পাৰিলোঁ আৰু হয় অঁ অঁ অঁ এই যথেষ্ট হৈছিলে আমাৰ ইয়াত আপুনি গ'ম নাপালে ন আপোনাকো খবৰ দিবলৈ ন এই হেৰি নাপালোঁ আকৌ বাৰু দেই মই হেৰি কাম এটাত বিজি আছো হ'ব বাৰু অঁ অঁ